অঁ ক'ত আছা বজাৰত ময়ো আছোঁ বজাৰত অঁ দি এই নহয় ৰহ এই ঘৰৰ অকণ বজাৰ নিব আহিছিলোঁ তই ক'ত ক'ত আছা বজাৰৰ ক'ত অ' নামফলা বজাৰ মই আকৌ গোৰেশ্বৰতে আছা নেকি মই আকৌ এইফালে আহিলোঁ গোৰেশ্বৰৰ ফালে অঁ তই কেতিয়া গেইছা এই হেৰি এই কি কয় এই তাতে হেৰিত ৰে'টটো কেনে চলি আছে এ কি কয় আমাৰো আজি এই পায় বোলে গোৰেশ্বৰত মই সেয়া নিব আহিছিলোঁ ইয়াতে এটা চাৰে সাতশ কৈ আছে এটা কাম নকৰা কিয় তেনেহ'লে তই মোৰ কাৰণে অলপমান ডেৰ কেজিমান লৈ আহ মই পইচাটো দি আছোঁ নহ'লে গুগল পে' হ'লেও মাৰি দিছোঁ এই ৰে'টটো বহুত সেয়ে লৈ আহ অঁ খাহীয়ে লৈ আহ খাহী লৈ আহ হ'ব আহ মানে লোকেল নিব আহিছিলোঁ লোকেল কেনে চলি আছে তাতে এই তাত দাম কম ইয়াতে বেছি আছে পাঁছশ পাঁছশ লগাই আছে দে অকণমান হেৰি কৰ এইগিলা এই খাহীয়ে লৈ আহ নালগে হৈ যাব চব্জি চব্জি অলপ দাম কমে এই ইয়াতে দাম কম মানে দাম বেছি ইয়াতে কম বুলি ভাবছিলোঁ এ হ'ব দে আৰু মূৰ্গী এ লৈ আন সেইটোৱে লৈ আহ হেৰি এই কি কয় এই বাকী বজাৰ কেনে ৰে'ট কেনে চলি আছে পটল ল'লোঁ ৰ মই ইয়াতে পটল চল্লিছ টকা ল'লে কেজি তাতে কিমান তাত দামটো কম ইয়াতে সেই তাতে যাব লাগিছিল ভুল হৈ গ'ল হেৰি কৰচোন এই বজাৰ ল'লোঁৱে না অলপমান কিবা কিবি এই তই এই আৰু অলপ মাছ মাছো লৈ আহচোন অঁ মাংসটো ল'বি আৰু মাছ লৈ ল'বি মোটামুটি এই বেছি আনিব নালাগে যা এই অঁ চন্দা এই কিবা এটা আনিবি লোকেল ৰূপচন্দা কিমান দাম হেৰি এই এক কিলোত বিছপিচ মান কৰিব পাৰিব নে সৰু সৰুকৈ হ'লেও হয় নেকি পিছে হ'লে হেৰি কৰ পিছে এই কি অলপমান ডাঙৰ চাই এই দুইশ টকাত নহ'লে তিনিশ টকাত লৈ আহিবি কিবা এটা মিলাইই পেলাই বুইছানা মই আৰু ইয়াৰ পৰা নলওঁ আৰু ইয়াৰ পৰা আৰু বেছি দাম হৈ আছে দে পিছে অঁ দে আহিম